অ' ৰন্ধাৰ সময়ত সাৱধানতা বুলি ক'লে যিকোনো এটা খাদ্য ৰান্ধিবৰ কাৰণে তাৰলগত যিখিনি বস্তু প্ৰয়োজন হয় বা সেই বস্তু ৰান্ধিবৰ কাৰণে যি যি প্ৰয়োজন হয় ধৰক অ' ক'বলৈ গ'লে গাহৰি মাংস বনাবৰ কাৰণে বা গাহৰি মাংসৰ লগত বনাব গ'লে গাহৰি মাংসত তোমাৰ ৰচোন পিঁয়াজ আদি কৰি ৰন্ধাৰ গেছৰ পৰা জুইৰ পৰা সধাৰণতে মাংসবিলাক বনাব হ'লেটো গেছতকৈ জুইতে বেছি ভাল হয় সেইকাৰণে জুই জুই কাৰণেটো খৰি লাগিব খৰি খৰি প্ৰয়োজন হয় পৰ্যাপ্ত পৰিমাণে যিমানটো পৰিমাণে এটা মাংস বনাবলৈ প্ৰয়োজন হয় সেই খৰি যোগাৰ ল'ব লগা হয় আৰু তাৰ লগত প্ৰয়োজন হোৱা মচলাৰ পৰা আদি কৰি সাধাৰণতে গাহৰি মাংস বনাবৰ কাৰণে দুটা গাহৰি মাংসৰ লগত আলু মানে গ্ৰেভী হ'বৰ কাৰণে আলুৰ প্ৰয়োজন হয় তাৰপৰা আমাৰ মাছ বনাবৰ কাৰণে মাছ সদায় সাধাৰণতে মাছৰ জোল ঔটেঙা দিয়া হয় বা বিলাহী দিয়া হয় তাৰমানে ধৰ মা মাছৰ মাছ বনাবৰ কাৰণে বিলাহী ঔটেঙা আগতীয়াকৈ যোগাৰ ল'ব লগা হয় আৰু তাকে ছাগলী মাংস ছাগলী মাংস বনাবৰ কাৰণে সাধাৰণতে ছাগলী মাংস আমি কুকাৰত বনাওঁ কুকাৰত আগতীয়াকৈ তেল দি মা মচলা দি আদা ৰচোন দি এনেদৰে মাংস দি কি কৰা হয় ফাৰ্ষ্ট কুকাৰ ঢাকনি দি চিটি মাৰি তেনেকৈ গাহৰি ছাগলী মাংস বনোৱা হয় আৰু বেলেগ বেলেগ ৰেচিপি তেনেকৈ বনাব হ'লে তেনেকৈ যিখিনি তাৰ সা সামগ্ৰী ধৰ অ' কটাৰী পৰা আদি কৰি পাচলি লৈকে লগত ধনিয়া আদি কৰি খৰিখিনি মানে আগতে যোগাই ল'ব লগা হয় কাৰণ বনোৱাৰ পিছত যদি প্ৰয়োজন সময়ত সময়ত যিটো বস্তু দিব লাগে মা মচলা যিমান সময়ত মচলা প্ৰয়োজন হয় ধনিয়া দিয়া সময়ত ধনিয়া প্ৰয়োজন বা গৰম পানী গৰম পানী দিয়া হয় অলপ যাতে অলপ জোল কৰিব কাৰণে গৰম পানী ঠাণ্ডা পানী দিলে যিহেতু সিমান সোৱাদটো নাহিব কাৰ মানে কি হয় আৰু সোৱাদৰ কাৰণে প্ৰায় আমি গৰম পানী ব্যৱহাৰ কৰোঁ এনেদৰে কোনো এটা ৰেচিপি বনাবৰ কাৰণে সাৱধানতা বুলি ক'লে আমি এইখিনিকে বুজাওঁ